মোৰ সপোনৰ বাইক বুলি ক'বলৈ গ'লে ডিউক থ্ৰী নাইণ্টি ডমিনাৰ ফ'ৰ হাণ্ড্ৰেড এম টি ফিফটি এফ জেড হিমালয়ান এক্স এক্স পালছ বুলেট এনেকৈ বহুতকেইখন বাইকে প্ৰিয় এইকেইখন বাইক চলায়ো ভাল লাগে আৰু চলাই আছোঁ মই আৰু আমাৰ ঘৰৰে ওচৰৰ দাদা কেইজনমানৰ আছে ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখন সেইখন বাইকো ভাল বাইকে কিন্তু এই বাইকখনৰ অলপ মাইলেজটো বেছি দিয়ে কিন্তু ডমিনাৰ ফ'ৰ হাণ্ড্ৰেড বাইকখন চলাই বহুত ভাল লাগে আৰু ডমিনাৰ টু ফিফটিখনো চলাই ভাল লাগে কিন্তু ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখন বেছি ভাল লাগে আৰু এম টিখন এম টি বাইকখন চলাই ভাল লাগে মাইলেজো ভাল দিয়ে আৰু এম টি বাইক এম টি ফিফটিন বাইকখন অলপ পাতলা যিহেতু এখন বাইক চলালে অলপ এক্সিডেণ্ট হ'লেই বহুতো বাইকখনৰ ভাঙিব পাৰে বাইকখন ভাগিব পাৰে আৰু এন টি ফিফটিন বাইকখন ভালেই চলায়ো ভাল লাগে আৰু মোৰ আছে মোৰ এখন বাইক আছে মোৰ বাইকখন হ'ল ডমিনাৰ টু ফিফটি আৰু এই বাইকখন লৈ মই দূৰ দূৰণিলৈ যাত্ৰা কৰিছোঁ কিন্তু এই বাইকখনৰ তেল বেছি খায় আৰু এই বাইকখন অলপ চলাবলৈয়ো ইমান এটা ভাল নহয় হ'লেও ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখন ভাল কিন্তু এইখন ডমিনাৰ টু ফিফটিখনো ভালেই কিন্তু ইমান এটাও ভাল নহয় ডমিনাৰ টু ফিফটিখন আৰু এই বাইকখন লৈ মই দূৰ দূৰণিলৈ যাত্ৰা কৰিছোঁ আৰু সেই বাইক বাইকখনৰ মাইলেজটো অলপ বেছি দিয়ে ডমিনাৰ টু ফিফ্টিখনৰ মোৰ ডমিনাৰ ফ'ৰ হাণ্ড্ৰেডখনেও দিয়ে কিন্তু টু ফিফটিখনেও অলপ মাইলেজটো বেছি দিয়ে আৰু ডমিনাৰ টু ফিফটি বাইকখন মোৰ আজি কিনা দুবছৰ হৈছে কিন্তু এইখন বাইক মই আৰু বেছিদিন নচলাওঁ মোৰ এখন সপোনৰ বাইক আছে মোৰ সপোনৰ বাইকখন হ'ল হিমালয়ান সেই বাইকখন লৈ বহুত সপোন আছে এই বাইকখন কিনিম আৰু সেই বাইকখন আৰু ন মাহৰ পিছত মই কিনিম তাৰপিছতে এই ডমিনাৰ টু ফিফটিখন বিক্ৰী কৰি দিম ওচৰত দাদা এজনৰ আছে হিমালয়ান এখন হিমালয়ানখনত চলাই আছোঁ চলায়ো ভাল লাগে আৰু হিমালয়ান বাইকখন বহুত আহল বহল হয় আৰু দীঘল আৰু ডাঙৰ আৰু হিমালয়ান বাইকখন চলাই বহুত এটা ভাল লাগে আৰু হিমালয়ন বাইকখন ওখ মানুহৰ কাৰণে ওখ মানে উপযোগী আৰু হিমালয়ান বাইকখন লৈ মই প্ৰথম সপোন আছে মোৰ লে লাডাখ যোৱা লে লাডাখ গৈ তাত ভিডিঅ' চিডিঅ' বনাই আপলোড কৰা আৰু হিমালয়ান বাইকখন বহুতো ভাল হয় আৰু হিমালয়ান বাইকখন আৰু ন মাহৰ পিছত মই কিনিম বুলি ভাবিছোঁ আৰু সেইবাবে ঘৰতো কথা পাতিছোঁ এই ন মাহৰ পিছত মই হিমালয়ান বাইকখন কিনিম আৰু সেই বাইকখন কিনি লে লাডাখ যাম লে লাডাখ গৈ তাত থাকিম কেইদিনমান তাৰপিছত আকৌ আহিম সেই মই আকৌ সেইখন বাইক লৈ আকৌ দূৰ দূৰণিলৈ যাত্ৰা কৰা এটা সপোন আছে আৰু মোৰ সপোনৰ বাইক বুলি ক'বলৈ গ'লে হিমালয়ান বাইকখনেই আৰু হিমালয়ান বাইকখন চলাই আছোঁ বহুতবাৰ কিন্তু হিমালয়ান বাইকখনৰ মাইলেজো ভাল দিয়ে আৰু হিমালয়ান বাইকখনৰ ৰাইডিঙৰ বাবে বহুত ভাল আৰু হিমালয়ান বাইকখন মই লৈ যাম বুলি ভাবিছোঁ বহুত দূৰ দূৰ দূৰণিলৈ আৰু সেই বাইকখন লৈ মই লে লাডাখ যোৱাতো যাম আৰু যাম ছিকিম ছিকিমত যাম ছিকিমত গৈ আকৌ ছিকিমৰপৰা আকৌ আহিম সেইখন বাইক লৈয়ে আৰু মোৰ তেনেকৈ বহুত সপোন আছে সেই বাইকখন লৈ যোৱা আৰু সেই বাইকখন লৈ যাব লাগিব আৰু ন মাহৰ পিছত সেই বাইকখন কিনিম তাৰপিছতে মই লে লাডাখ প্ৰথম সপোনটো লে লাডাখ যাম সেইটো মোৰ সপোন আছে